হেল্ল' অঁ হয় হয় হয় আপুনি কোনে কৈছে অঁ বহুত দিনৰ মূৰত অঁ অঁ আহক অঁ পাৰিব পাৰিব বহুত মানুহ আহে বাপৰে আৰু কিন্তু বহুত ভাল লাগে ইমান ধুনীয়াকৈ সজাইছে লাইটিং কৰিছে ইমান ধুনীয়াকৈ আৰু বহুত বজাৰ ডাঙৰ ডাঙৰ বজাৰ আহিছে অঁ মিনাবজাৰ আহিছে বাপৰে সেইটোতো ক'বই নালাগে এই হাউলী ৰাসত গাড়ী বহুতকেইখন টিকেট কাটিছে নেকি ক'ৰবাৰ পৰা আহক প্ৰথমে আমাৰ ঘৰত আহক অঁ অঁ ঠিকে আছে আমাৰ ঘৰত থাকিব পাৰিব সুবিধা আছে অঁ অঁ

অঁ পাৰিব পাৰিব অঁ আজিকালি হাউলীত এটা কাম কৰিছে নহয় আপুনি শুনিছেনে নাই নেজানো এই মানুহৰ ঘৰে ঘৰে তাৰমানে পাৰ্কিং ব্যৱস্থা এশ এশ লয় অঁ তাত গাড়ী ৰাখি আমি অলপ আগবাঢ়ি যাব লাগিব এইটোৱে

দহ কিলোমিটাৰ দহ কিলোমিটাৰ অঁ অঁ অঁ গধূলি বহুত ফাংশ্যন আছে বেলেগ বেলেগ ধৰণৰ অঁ লোক সংস্কৃতিৰ ওপৰত আছে তাৰপিছতে গা অন্য ঠাইৰ পৰা গায়ক মাতিছে গায়িকা মাতিছে সেইবিলাকৰো বাঃ ইমান ধুনীয়াকৈ সজাইছে এইবাৰ অঁ আহক ম'ষ্ট ৱেলকাম আহক